মোৰ কাপোৰ বোৱাটো আছে তাঁত বয় থাকোঁ মই আৰু কাপোৰ মানে মই এতিয়া প্ৰথমত সৰুকৈ মোৰ উইভিং আছিলে উইভিঙত মই বয়ছিলোঁ এতিয়া উইভিঙৰ পৰা মই মেচিনটো আনিছোঁ মেচিনত যিটো আপোনাৰ হাতেৰে বয় হাতে বৈ পেলাই যিটো মেচিন আছে সেইটো কি শাল কয় মই সেইটো নাজানিম ৰ'ব এইটো জাকাত বুলি ক'ব জাকাতত বয় বুলি কয় সেইটো মেচিন সেই মেচিনটোত লগাই পেলাই বোলে মানে অলপ সোনকালেও ওলায় কাপোৰ আৰু এতিয়াতো আৰু মানুহে গামোচা চামোচাবিলাক আনৰ পৰা অহাবিলাক নলয় আমাৰ ঘৰত বোৱাটো মজবুতো হয় ভালো সেই ঘৰত বোৱা ব্যৱহাৰ কৰিলে ভাল হয় আৰু সেইকাৰণে এতিয়া আমি মই ইণ্ডাষ্ট্ৰি এটা খোলাৰ নিচিনাকৈ ঘৰতে দুখন শালো আনিছোঁ অৱশ্যে আনি পেলাই মই এতিয়া মানে যা যোগাৰ কৰি আছোঁ সৰু শালতে বৈ আছিলোঁ এতিয়া সৰু শালৰ পৰা মই তেনেকুৱা শাল দুখন আকৌ যোগাৰ কৰিছোঁ তাৰপা মেচিন সৈতে এতিয়া বৈ আছো আৰু গামোচা লগাইছোঁ দুজুঁটী তাৰপা সেয়া বৈ পেলাই মই কিবা এটা লাভান্বিত হ'ম বুলি মনতে ভাবি আছোঁ সেয়া মোৰ আকাংক্ষাও আছে আৰু মই দুই চাৰিজনক তাত নিয়োগো কৰিব পাৰিম সেই বুলি ভাবি পেলাই মই মানে শালখন আনিছোঁ আৰু লাভ যথেষ্ট লাভ হয় আপোনাৰ বব পাৰিলে সেয়া এদিনত তিনিখনকৈ গামোচা বৈ উলিয়াব পাৰি আমাৰ হাতেৰে আৰু হাতে বোৱা গামোচাখন সকলোৱে পচন্দো কৰে ভালো হয় মানে মজবুতো হয় সূতাও ভাল কাপোৰখন লৈও ভাল লাগে মানে সকলো ফালৰ পৰাই ভাল পায় সেইকাৰণে তাঁতশালখন আমাৰ এইটো এটা কি বুলি ক'ম আৰু আমাৰ অসমীয়া মানুহৰ কাৰণে তাঁতশালখন হেৰি এই আপোনাৰ মই এতিয়া ক'বলৈ জনা নাই তাঁতশালখন বৰ মৰমৰ বস্তুৱেই আৰু মানে এৰিব নোৱাৰা এতিয়া আমি যেতিয়া ব'বলৈ জানো জনাটো কাৰণে আমি ভাল পাওঁ এতিয়া নজনাৰ কাৰণেহে অসুবিধা আমি ববলৈ জানো যেতিয়া আমাৰ কাৰণে ভাল সেইখন শালৰ কাপোৰখন আমি বৈও ভাল পাওঁ পিন্ধিও ভাল পাওঁ আৰু দুখন চাৰিখন বিকি আমি দুটকা ইনকামৰ ৰাস্তা এটাও ওলিয়াব পৰা যায় সেইটো কাৰণে সেই বোৱা আৰু চিলাই কৰা এই চিলাইটোও আপোনাৰ ধৰক মেচিনত চিলালোঁ কাপোৰখন বলোঁ মই মেখেলা চাদৰ এযোৰ বলোঁ বৈ মই মেচিন থাকিলে নিজেই চিলালোঁ সেয়াও মোৰ দুটকা ৰাহি হ'ল মই আনক দিব নলগা হ'ল মই আনলেও মই চিলাওঁ নিজেও চিলালোঁ এতিয়া মেখেলা এখন চিলাব গ'লে তলৰ পাতৰি পঞ্চাছ টকা আৰু হেৰি পতি লগাই দিয়া সেয়া কৰি তিনিশ চাৰে তিনিশ লয় পতি লগা দহি বটা সেইখিনি কৰি দিলে মানে সেয়াও ঘৰতে বলে মানে নিজৰ কাৰণেতো সেয়া হ'লেও আনৰো মই দুখন বৈ দিলোঁ দুখন মানে হেৰি কৰি বৈ পেলাই আকৌ মই দহি বটি দিলোঁ দহি বাটিলোঁ পটি চিলালোঁ মেখেলাৰ পটি চিলাই দিলোঁ সেই তেনেকেও মোৰ দুটকা ইনকাম হ'ল আৰু মই মানুহো দুজনী মই তেনেকৈ ৰাখিব পাৰিম মেচিনটো এতিয়া মোৰ অৱশ্যে মেচিনটো এটা মেচিনেই আছে মেচিনত মই মানুহ ৰখা নাই মই তাঁতৰ শালত মই মানুহ ৰাখিছোঁ শাল দুখন আছে মোৰ দুখন শালত মই মানুহ দুগৰাকী ৰাখি মই কাপোৰ বয় আছোঁ ডেইলি মই ডেইলি তিনিখনকৈ ওলাই এখন এজুঁটী মানে হেৰিত এখন শালত ডেইলি তিনিখন গামোচা বব পাৰি দিনটোত ত' তেনেকৈ মোৰ বহুত আপোনাৰ লাভ মানে লোকচানত নাই একদম সম্পূৰ্ণ ধুনীয়া লাভ হয় ত' আহক আপোনালোকেও এনেকৈ কৰক আৰু মই কৰিও লাভান্বিত হৈছোঁ আৰু দুগৰাকীক মই সংস্থাপনো দিব পৰা হৈছোঁ তাঁতশালখন খুব ভাল বস্তু বেয়া নহয় আপোনাৰ আমিবিলাক যেনেকৈ কৰিব পাৰিছোঁ আপোনালোকেও কৰি পেলাই উন্নতি কৰক সেয়াই মোৰ মানে আনক যেতিয়া তেতি সংস্থাপন দিব পৰা হৈছে ভাল কথা আৰু পাৰিলে মই কৰিম বুলি ভাবি আছোঁ এতিয়া দুখন শালতে মই দুজনী মানুহক ব্যস্ত কৰি ৰাখিছোঁ আৰু ময়ো মানে বিকি আছোঁ এতিয়াও মই বিকিব পৰা হৈ আছো মানে কাপোৰ তেনেকৈ ঘৰত নাথাকেই বিকিলে আপোনাৰ অৰ্ডাৰ পাওঁৱেই আৰু নিয়ে এখন গামোচাত এশ পঁয়সত্তৰ টকা দুশ টকা লাগে আৰু আপোনাৰ ফুল চাই চাই আৰু দাম আছে জাকাতত ফুল তোলা হয় ফুলতো সিমান কষ্ট নহয় ফুলখিনি বাচিবৰ কাৰণে সেই জাকতত আপোনাৰ ফুলখিনি উঠি যায় হাতেৰে খালি মাকো মাৰি আমি কাপোৰখিনি বৈ আছো মানে কষ্ট কম মানে ফুলবছা গামোচাই দিনটোত তিনিখন গামোচা বব পাৰি ধুনীয়াকৈ মানে গামোচাখন বৈও মানুহে ধুনীয়াকৈ ঘৰ এখন চলাব পাৰে মানে আৰামত গামোচা বৈ তাঁতশালখন থাকিলে আপোনাৰ পৰিয়াল এটা আৰামত চলিব পাৰে তাঁতশাল যদি আপুনি কাপোৰ লগাই কিবা এটা কৰিম বুলি যদি ভাবে কৰিব পাৰে ধুনীয়াকৈ আৰু মই বৰ্তমান কৰি আছো এতিয়া মই তাত বহুত ধুনীয়াকৈ মই লাভান্বিত হৈছোঁ আপোনাৰ এজুঁটীত কাপোৰ লগাবলৈ এশ ডেৰশ দুশখনলৈকে গামোচা লগাব পাৰি টোটেল দুশখন গামোচাত হিচাপ কৰক কিমান হয় তো এজুঁটি কাপোৰ লগাওঁ যদি দুশখনত আৰু এই যদি দুশখন চাৰিশখন গামোচা থাকিলে এ এদিনত তিনিখনকৈ ওলালে কিমানখিনি হ'ল তেতিয়া সেয়া